ভ্ৰমণকাৰী হিচাপে মই সন্মুখীন হোৱা বহুতো প্ৰত্যাহ্বান পাইছোঁ যেনে আপোনাৰ প্ৰস্ৰাৱগাৰ যেতিয়া আমি ক'ৰবাত ভ্ৰমণ কৰি থাকোঁ কাৰোবাৰ প্ৰস্ৰাৱ কৰিবলগীয়া হ'লে আমি তেনেকুৱা প্ৰস্ৰাৱগাৰ এটা উপযুক্ত স্থানত নাপাওঁ তদুপলক্ষে আমাৰ প্ৰস্ৰাৱটো বহুত দেৰিলৈকে ৰখাই থ'ব লগা হয় বা আমি আপোনাৰ যোন য'ত আমি প্ৰাকৃতিক চাব প্ৰাকৃতিক সৌন্দৰ্য্যটো চাব গৈছোঁ সেই তেনেকুৱা জেগাতে আমি প্ৰস্ৰাৱটো কৰিব লগা হ'ব পাৰে তাৰ আৰু আপোনাৰ এতিয়া আমি যেতিয়া গাড়ী বাইকত ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া বেছি দূৰলৈ আমি ভ্ৰমণ কৰিবলৈ যোৱা হয় তেতিয়া আপোনাৰ ধৰক গাড়ী বাইকৰ কাৰণে যি আমাক তেলৰ দৰকাৰ হয় পেট্ৰ'ল বা ডিজেল তদুপৰি ইস্থা স্থানত সেই তেনেকুৱা আপোনাৰ ডিপু এটা পোৱাটো অসুবিধা হয় যিয়ে যাৰ হয়তোকে আমি কিছুমান দোকানৰ পৰা তেল ভৰাব লাগে য'ত আপোনাৰ তেলটো দুই নম্বৰ তেল দিয়ে যাৰ বাবদ আপোনাৰ আমাৰ বাহনত গাড়ী বা বাইকত কষ্ট পায় আমি আকৌ ট্ৰেভেলিং কৰি ঘূৰি অহা সময়ত আমাৰো কষ্ট হয় আৰু আপোনাৰ কিছুমান জেগাত খাদ্যৰ প্ৰত্যাহ্বান আছে কিছুমান জেগাত এতিয়া বহুতো ভ্ৰমণকাৰী ঘূৰিবলৈ যায় সেই য'ত ঘূৰিবলৈ যায় তাত আপোনাৰ খাদ্যৰ কাৰণে এখন বা এটা বা দুটা জেগাহে স্থান থাকে তেওঁলোকে প্ৰথম প্ৰথম বৰ ধুনীয়াকৈ খাদ্যৰ আয়োজন কৰি দিয়ে কিন্তু পিছলৈ যেতিয়া ভ্ৰমণকাৰী বেছি হৈ যায় তেওঁলোকে সেই খাদ্যখিনি ভালদৰে নিদিয়া হয় আৰু আপোনাৰ কিছুমান যোনটো ভাল সৌন্দৰ্য্য থকা আছে ভ্ৰমণ কৰিবলৈ যোৱা জেগা সেই তেনেকুৱা জেগা আপোনালোকৰ কিছুমান পথ পদূলি ৰাস্তা আপোনাৰ বৰ বেয়া হয় তদুপৰি সেই হেতুকে আমাৰ আমাৰো আপোনাৰ কঁকাল বিষ কান্ধৰ বিষ গা বিষ হ হয় আমি যেতিয়া আকৌ ভ্ৰমণ কৰি ঘূৰি অহা হয় তেতিয়া আমাৰ দেহাটো অকণমান কষ্ট পাওঁ আৰু সেই তেনেকুৱা পথত যোৱাৰ বাবে আমাৰ বাহনখনেও বৰ কষ্ট পায় ধৰক গাড়ী বা বাইক এই সেৱাসমূহে সুবিধাটো যদি পোৱা হয় তেতিয়া আমিও ভ্ৰমণ কৰি অলপ সুবিধা পাওঁ বচ ইমানেই